তুমি ইমান দিনে কামলৈ অহা নাই যে মানে কিবা অসুবিধা হৈছে নেকি তোমাৰ অঁ ডক্তৰ ওচৰলৈ গৈছা

অঁ তে আহিবা দেই একদম সোমবাৰৰ পৰা আহিবা

অঁ মানে মোকো একদম ওপৰৰ পৰা গোটেই প্ৰেছাৰ দি আছে মই অকলে কেনেকৈ কৰিম বাৰু এইবিলাক অঁ অঁ দিয়া দিয়া ভালকৈ থাকা দৰৱ চৰৱ খোৱা অঁ সোমবাৰৰ পৰা আহিবা খালি অঁ বাৰু দিয়া হ'ব